মই সাধাৰণতে বাতৰি নিতৌয়েই পঢ়োঁ বা চাওঁ মানে টিভিত চাওঁ বা কেতিয়াবা নিউজ পেপাৰত বাতৰিবোৰ পঢ়োঁ মই সাধাৰণতে বাতৰি এই দেশ বিদেশৰ কথা খেল খেল জগতৰ কথা এইবিলাকেই পচন্দ কৰোঁ মনোৰঞ্জনো ব্যৱসায় মনোৰঞ্জন অপৰাধ বিজ্ঞান শিক্ষা ৰাজনীতি ইত্যাদি বাতৰিও মাজে মধ্যে মানে ইউটিউবটো চাওঁ সেইবিলাক আহিয়ে থাকে ইউটিউবত তেনেকৈ সেইবোৰ গম পাওঁ কিন্তু টিভিত মই ৰেগুলাৰ বাতৰিটো চাওঁৱেই নিউজ লাইভ প্ৰতিদিন টাইম নিউজ এইট্টিন ডি ৱাই থ্ৰী চিক্স ফাইভ প্ৰাগ নিউজ সেই চেনেলকেইটাৰ নিউজবোৰ মই প্ৰতিদিনেই